হেল্ল' মই ঘৰৰ ওচৰতে আছোঁ বাৰু কোৱাচোন এতিয়া নাযাম নহয় কেলেই

অঁ অঁ হয় আকৌ দেই এইটো এতিয়া এই এভেকচন চেভেকচনবিলাকো যেনি তেনি চলি আছে নহয় সেইবোৰ মিঞাবোৰ য'তে ত'তে পিত পাত দি ফুৰিছে এতিয়া ভি ডি পি বনাবলৈ হ'লে কি কৰিব লাগিব এতিয়াৰখিনিয়ে আগৰটোতো আছিলে বাৰু আগৰ সেইখিনিও আকৌ কেনেকৈ কেনেকৈ কৰিছিলে নাজানো নহয় ইমান অঁ তাৰপৰা অঁ অঁ তাৰপিছত থানাৰপৰা পাৰ্মিশ্যনটো দিব লাগিব পাৰ্মিশ্যন নহ'লেতো সেইটো মানে অঁ তেতিয়া থানাৰপৰা পাৰ্মিশ্যনটো নহ'লে আকৌ এইটো কৰিবপৰা নাযাব নহয় পিছত কোনোবাই সেইটো কৰি পেলাইনি পিছত আকৌ থানাই আহি আমাকে ধৰিবহি অঁ তাকে অঁ অঁ তেতিয়া ৰাজহুৱা ৰাজহুৱা ৰাজহুৱা মিটিং এখন দিবই লাগিব ৰাজহুৱা মিটিঙতে তেতিয়া প্ৰেচিডেণ্ট ছেক্ৰেটেৰী কাক চিলেক্ট কৰে তেনেকৈতো কৰিবপৰা নাযাব ৰাইজে তেতিয়া চিলেক্ট কৰিব পাৰিব

ঠিক আছে তেতিয়াহ'লে এই ৰাজহুৱা মিটিং এখনৰ কথাটো প্ৰথমতে এই দুই এজনক কথাটো জনাই লৈ তাৰপিছত তেতিয়া ৰাজহুৱা মিটিং এখন এইকেইদিনতে দিয়াৰ ব্যৱস্থাটো কৰিব লাগিব তেতিয়া ঠিক আছে অঁ